মোৰ হাইকিঙৰ মনোৰম অভিজ্ঞতাৰ ভিতৰত হ'ল মই মোৰ ল'ৰাৰ লগত এবাৰ শ্বিলঙলৈ গৈছিলোঁ তাৰ সৌন্দৰ্যই মোক বাৰুকৈয়ে আপ্লুত কৰিছিল শ্ৱিলং এখন পাহাৰীয়া ঠাই তাৰ গছ গছনি ইত্যাদিয়ে মোৰ মনত সাঁচ বহুৱাইছিল শ্বিলঙৰ সূৰ্য্য়দয়াৰ প্ৰথম সৃষ্টি হোৱা পৰিৱেশটোৱে মোক বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল শ্বিলঙৰ পৰা হোৱা মোৰ অভিজ্ঞতাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ এটা কথা বৰ ধুনীয়াকৈ মনত আছে মই এবাৰ হেৰি এখন দোকানত পানী বটল এটা কিনিবলৈ গৈছিলোঁ পানীৰ বটলটোত প্ৰথমতে ষোল্ল এটা ক'ল ক'লে তাৰ পিছত যেতিয়া আমি কেইবাজনো গ'লোঁ তেতিয়া লগে লগে চল্লিছ টকা কৈ দিলে তাৰ পিছত আমি এজনেও পানী বটল নিকিনিলোঁ আমি আন ঠাইত হে পানী খাবলৈ গৈছিলোঁ তাৰ পিছত